মোৰ ফুলৰ বাগিচা পাতিবৰ বহুত মন যায় মোৰ পাহৰীয়া জেগা না তাতে ফুলৰ বাগিচা এটা ঠাইতে মই ফুলৰ বাগিচা এখন পাতিলোঁ তাতে ফুল ৰুলোঁ তাতে গেন্ধেই ফুল ৰুলোঁ আপোনাৰ ন বাজি ফুল আৰু এই ফুল ৰুলোঁ গেন্ধেই মালতি ন বাজি এই অপ অপৰাজিতাও ৰুলোঁ আপোনাৰ গোলাপ ফুল ৰুলোঁ নানান ধৰণৰ ফুল ৰুলোঁ বাৰু ৰুলোঁ আৰু তাৰ পিছত আপোনাৰ তাতে সাৰ দিওঁ ছাগলীৰো ছাগলীৰো গোবৰ দিওঁ গৰুৰ গোবৰ দিওঁ পানীও দিওঁ তাতে পানী দিব লাগে তাতে অলপ কলম কৰিব লাগে এতেকে মই ৰাতিপুৱাও দিওঁ ৰাতিপুৱা পানী দিওঁ গধূলিও দিওঁ পানী তাতে বনবিলাকো হয় বনবিলাক চাফা তাফা কৰোঁ চাফ চিকুণ কৰি অকমান ৰাখোঁ ফুলৰ তলখিনি গুৰিখিনি অলপ ভাল দৰে মাটিবিলাক দেওঁ তাতে আৰু খেতিখিনিও কৰিয়ে আছোঁ ফুলখিনি ৰুই লালন পালন কৰোঁ লালন পালন কৰি পেলাই ফুলখিনি ভালো হয় দেখি চাই চা চাবলৈ ভাল হয় মই ৰাতিপুৱা ফুল এটা দুটাকৈ চিঙো চিঙি পেলাই মই এই সেৱা কৰোঁ

আৰু ফুলজোপা মৰহি যালে গ'লে মানে মই তাতে আৰু পানী দিওঁ পানী দিবলৈ তাতে সাৰো দেওঁ সাৰি এনেকৈ ছাগলীৰ খুদি গৰুৰ গোবৰ গৰুৰ গোবৰখিনিও মই ভাল দৰে মিহি কৰোঁ মিহি কৰি কেনে গুৰা কৰোঁ কৰি কেনে তাতে গুৰিত দেওঁ দি কিনে পানীও দিওঁ তো এনেকৈ লালন পালন কৰোঁ আৰু ফুলখিনি বাগিচাখন চাবলৈ ভাল লাগে ফুলখিনি যেতিয়া ফুলিব তেতিয়া দেখিবলৈও ভাল চাবলৈও ভাল ভাল ভাল দেখি আৰু মোৰ ফুলৰ বহুত ভাল পাওঁ মই ফুল